চহৰ অঞ্চলৰ তুলনাতকৈ মানে গাঁও অঞ্চলত যিমান শিক্ষিত হ'লেও মানুহৰ সেই কথা কোৱাৰ ধৰণ আপোনাৰ সলনি নাই হোৱা বুলি ক'ম কিয়নো কিছুমানৰ হৈছে সকলোৰে ক্ষেত্ৰত নহয় এইটো কাৰণ আমাৰ অঞ্চলত তেনেকে চাবলৈ গ'লে বিহালী অঞ্চলত যদি কওঁ যিখিনি শিক্ষিত মানুহ আছে তেওঁলোকৰো কথন প্ৰক্ৰিয়া সেই আগৰ পৰম্পৰাগতভাৱে হওক তেওঁলোকে ভালকৈ উচ্চাৰণ কৰিব নাজানে স্কুল গ'লেও ভালকৈ উচ্চাৰণ কৰিব কৰি কথা নকয় সেই আগতে যেনেকৈ কয় ৰ উচ্চাৰণ নকৰে ধৰক কথাৰ প্ৰতি যেনেকৈ ভাত খালোঁ নকয় ভাত শালোঁ এনেকৈ কিছুমান শব্দ প্ৰয়োগ কৰে যিটো মানে সমাজে হওক বা ব্যক্তিগতভাৱে হওক আওকাণ কৰি আহিছে যিমান শিক্ষিত হ'লেও সেইখিনি কথা ইমান গুৰুত্ব দিয়া হোৱা নাই